প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে এই বিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায় তাৰ বি ভিতৰত উল্লেখযোগ্য মত কেইটা হ'ল কালিৰাম মেধিৰ মতে প্ৰাচ্য পশ্চিমৰ মিশ্ৰণ কনকলাল বৰুৱাৰ মতে পৈশাচী প্ৰাকৃত দেবানন্দ ভৰালীৰ মতে কামৰূপীয়া সৌমাৰ প্ৰাকৃত ডক্টৰ বেণী মাধৱ বৰুৱা ডিম্বেশ্বৰ নেওগ বিশ্বেশ্বৰ হাজৰিকাৰ মতে কামৰূপী প্ৰাকৃত আৰু ডক্টৰ জৰ্জ আব্ৰাহাম গ্রিয়ৰছন তাৰা পৰোৱালা ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জী ডক্টৰ বাণী কান্ত কাকতি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী ডক্টৰ মহেশ্বৰ নেওগ ডক্টৰ নগেন ঠাকুৰ ডক্টৰ ভীমকান্ত বৰুৱা আদিৰ মতে মাগধী প্ৰাকৃত বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ'ব পৰা নাই কিন্তু মাগধী প্ৰাকৃত সম্পৰ্কে বহুকেইজন ভাষাবিজ্ঞানীয়ে সহমতত উপনীত হৈছে মাগধী প্ৰাকৃতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া ভাষা প্ৰধানকৈ ভাৰত ইউৰোপীয় বা ভাৰত ইউৰোপীয় পৰিয়ালৰ সতম শাখাৰ পৰা বিকাশ হৈছে সতম শাখাৰ এটা প্ৰধান ভাগ আছিল আৰ্য বা ভাৰত ইৰানীয় এই আৰ্য ভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰা দশম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰত মাগধী প্ৰাকৃতৰ অন্ত্য প্ৰাকৃত বা অপভ্ৰংশ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়